আমাৰ জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ অঞ্চলত বহুত ধৰণৰ অসুবিধা হৈ পৰে কাৰণ ৰ'দ যেতিয়া মানুহৰ বেছিকৈ দিয়ে তেতিয়াও মানুহ অসুবিধা হয় আৰু বৰষুণ যদি বেছিও পৰে তেতিয়াও আমাৰ অসুবিধা হয় গতিকে আমাৰ বৰষুণ পৰিলে শিল বতাহ বৰষুণ পৰিলে খেতিয়কবিলাকৰ বহুত অনিষ্ট হয় খেতিয়কবিলাকে ইমান কষ্ট কৰি খেতিডৰা কৰে সেই খেতিডৰা যদি বতাহ বৰষুণত বা শিলত যদি নষ্ট হৈ যায় তেতিয়াহ'লে খেতিকজনক কিমান দুখ হ'ব কোৱাচোন বাৰু গতিকে আমি আমাৰ জলবায়ুৰ কাৰণে বহুত অসুবিধা হৈ গৈছে কাৰণ মানুহৰে আজিকালি গৰমটো কিয় বেছি হৈছে গৰমটো বেছি হোৱা কাৰণ হৈছে মানুহে আজিকালি গছ গছনিবিলাক কাটি তহিলং কৰি পেলাইছে গছ গছনি কাটিলেও মানুহ প্ৰত্যেকজোপা গছ কাটিলেও আকৌ নতুন গছ ৰুব লাগে গছ ৰুলেহে মানুহ জীয়াই থাকিব পাৰে কাৰণ গছে ছাঁহ পেলায় আৰু মানুহক অক্সিজেন দিয়ে গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে গতিকে গছ সকলোৱে ৰুব লাগে গছ ৰুৱাটো আমাৰ প্ৰধান কৰ্তব্য